হেল্ল' মই শাৰদীয়ে কৈছিলোঁ আপোনাক মই কা এই ব্লাউজ এটা চিলাবলৈ দিছিলোঁ চিলাই হ'লনে ছাইজটো ছাইজটো টুৱেণ্টি ফ'ৰ আছিলে এই কিমান টকা পৰিছে ব্লাউজটোত অ' টুৱেণ্টি ফ'ৰৰ ছাইজ আছিলে অ' টুৱেণ্টি ফ'ৰ ব্লু কালাৰৰ আছিলে বেছিকৈ দি গৈছিলোঁ ন অ' এতিয়া কি কৰিব পৰা যায় বাৰু কিবা ব্যৱস্থা আছে নেকি অকণমান সৰু কৰিব পৰা অ' হয় হয় টুৱেণ্টি ফ'ৰ কৈছিলোঁ

অ' থাৰ্টি টু ছাইজৰ দিছিলোঁ ন অ' অ' অ' অ' হয় হয় কমকৈ দি পালোঁ অ' অ' নিজে যাব লাগিব ন

অ' অ' ঠিক আছে কিন্তু এতিয়া মই নিজে যাব লাগিব আপোনাৰ ওচৰলৈ অ' ঠিক আছে অ'